অসমত স্বাস্থ্যসেৱাৰ সুবিধাৰ বাবে অসম চৰকাৰে বিনামূলীয়া পৰীক্ষা সেৱা উদ্যোগ স্থাপন কৰিছে লগতে স্বাস্থ্যসেৱাসমূহৰ সুবিধাৰ বাবে জিলাই জিলাই স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰিছে আৰু এই অসুবিধাসমূহৰ দ্বাৰা মানুহৰ বহুতো প্ৰয়োজনীয়তা পূৰ হয় বিশেষকৈ শিশুসকলৰ বা বৃদ্ধসকলৰ বিভিন্ন প্ৰয়োজন পূৰণ হয় প্ৰসূতিৰ চিকিৎসাৰ বাবে অতি সোনকালে চিকিৎসালয় পাবৰ বাবে স্বাস্থ্য সেৱাটো উন্নত হোৱাৰ অতি প্ৰয়োজন আৰু বৃদ্ধ স্বাস্থ্য সেৱাত অসমত বৃদ্ধসকলক আগস্থান দিয়া হয় লগতে শাৰীৰিকভাৱে সক্ষমসকলকো আগস্থান দিয়া হয়